হাঁহ কুকুৰা বিভিন্ন বিষয়ে লোকেল কুকুৰা আৰু ব্ৰইলাৰ কুকুৰা কয়লাৰ কুকুৰা লোকেল কুকুৰা হৈছে বেছি ডাঙৰ নহয় আৰু কয়লাৰ কুকুৰাও খুব সোনকালে ডাঙৰ হয় আৰু ব্ৰইলাৰ কুকুৰাও সোনকালে ডাঙৰ হয় আৰু হাঁহৰ বিষয়ে ক'ব পাৰোঁ হাঁহ যেনেকৈ পাতিহাঁহ আৰু চীনাহাঁহ ৰাজহাঁহ পাতিহাঁহ সোনকালে ডাঙৰ নহয় আৰু চীনাহাঁহ অকণমান সোনকালে ডাঙৰ হয় কিন্তু তাতোতকৈ সোনকালে ডাঙৰ হয় ৰাজহাঁহ ৰাজহাঁহ সোনকালে ডাঙৰ হয় সোনকালে ডাঙৰ হয় সেয়াই কৈ মই মোৰ বক্তৃতা সামৰণি মাৰিলোঁ